আমি কৃষকসকলে এই জন্তুৰ মলমূত্ৰসমূহ বিভিন্ন খেতিত দি আমি ইয়াৰ পৰা লাভৱান লাভান্বিত হ'ব পাৰোঁ এই গোৱৰবোৰ আমি বিভিন্ন খেতিত যেনে আমি আলু খেতিত দিওঁ বেঙেনা কবি আৰু আপোনাৰ সকলো খেতিতে ধান খেতিতো আপুনি ব্যৱহাৰ কৰিব পাৰে গৰু গোৱৰৰ পৰা আমি পচন সাৰ উত উৎপাদন কৰিব পাৰোঁ জাৱৰ জোঁথৰ আৰু যিবোৰ আমি ছাগলী পুহিছোঁ গৰু পুহিছোঁ সেইবোৰ ইনেই জধে মধে পেলাই নিদি এটা জেগাত ভাল ধৰণে গোটাই লৈ খেতিৰ সময়ত যেতিয়া গোৱৰখিনি ফচফচীয়া হ'ব হৈ উঠিব একে জেগাতে ৰ'দ পৰা জেগাত ৰাখিব লাগে ৰাখি আমি যেতিয়া আমি আলু আলু খেতি কৰিলোঁ বা ৰঙালাও কৰিলোঁ বা হেৰি বেঙেনা খেতি কৰিলোঁ এইবিলাকৰ গুৰিত শুকান খলিয়ে খলিয়ে গোৱৰখিনি দি দিলে তেনেধৰণে দিলেও হ'ব আৰু লাইন পাতি আপুনি যেতিয়া আলি আলু ৰুব তাৰ মাজে মাজে ছটিয়াই দি ভেটি উঠোৱাৰ আগতেই ইয়াক ব্যৱহাৰ কৰিব লাগে ইয়াৰ পৰা আমি বহুত উপকাৰ উপকৃত হ'ব পাৰোঁ গতিকে আমি যিকোনো ঠাইত এইবোৰ অযথা পেলাই আমি বিফলে পঠাব নালাগে সদ ব্যৱহাৰত বস্তুবিলাক লগাব লাগে যিকোনো জন্তু আপোনাৰ গৰু হওক ছাগলী হওক হাঁহ কুকুৰাৰ মল হওক সকলো একে জাগাত গোটাই ল'ব লাগে গোটাই লৈ আমি আপোনাৰ ধান খেতিতো যদি আপুনি কেওফালে আলি দিয়াৰ পাছত তাক যদি পেলাই দিয়া হয় পানী কেনিও ওলাই যাব দিব নালাগে সেইডৰা ধান আপোনাৰ সাৰ নিদিয়া অন্য আমাৰ ৰাসায়নিক সাৰ নিদিয়াকৈ আমি কৃষকসকলে উপকৃত হ'ব পাৰোঁ আমি খেতিয়কসকলে এই জন্তু পুহিছোঁ আৰু ধৰক গৰু পুহি গাখীৰো খাইছোঁ আৰু তাৰ মলমূত্ৰখিনি আমি কেতিয়াও অনাহকত ব্যৱহাৰ কৰিব নালাগে গতিকে সকলোৱে তেওঁ অনুৰোধ জনাওঁ যে এইবোৰ সৎ কামত খটাব লাগে বিশেষকৈ আমাৰ গাঁৱলীয়া খেতিয়কসকলে এই জন্তুবোৰ পুঁহি তাৰ পৰাও পইচা পায় আৰু তাৰ মলমূত্ৰবিলাকো ব্যৱহাৰ কৰি দুপইচা পইচা খৰচ নকৰাকৈ আপোনাৰ সাৰ নিকিনাকৈ আমাৰ আমাৰ সকলো মানে খেতিত ব্যৱহাৰ কৰিব পৰা হয় ইয়াৰ পৰা স্বাস্থ্যৰো কোনো ক্ষতি নহয় আজিকালি ৰাসায়নিক সাৰ দি এইবিলাক আমাৰ শৰীৰৰ কাৰণে অপকাৰী বুলিও কয় অপকাৰ হৈছেও গতিকে যিবিলাক গতিকে এই গৰু গোৱৰ বা আপোনাৰ জীৱ জন্তুৰ যিকোনো ছাগলী লাদ এইবোৰ যদি দিয়া হয় ইয়াৰ পৰা মানুহৰ শৰীৰত একো অপকাৰ নহয় গতিকে এইবোৰ সকলোৱে সদ ব্যৱহাৰ কৰিব লাগে ইয়াৰ পৰা আমি পচন সাৰো পচন সাৰো ইয়াক গোটাই থৈ পচন সাৰো ইয়াৰ পৰা ব্যৱহাৰ কৰিব পৰা হয় ধৰক এটা খাল খান্দি বা এটা ইটাৰে নাদৰ দৰে কৰি তাত আমি সকলো বস্তু গোটাই থ'ব লাগে আৰু যেতিয়া এইবিলাক পঁচি আদায় হ'ব এই তাত খেতিত প্ৰয়োগ কৰিব পৰা হয় এই খেতিৰ যোগেদি কৃষকসকল সম্পূৰ্ণ উপকৃত হৈছে আৰু ইয়াৰ পৰা একো স্বাস্থ্যৰো অৱনতি নহ'ব বুল নহয়